মই আজি তিনি বছৰমানৰ আগতে এটা গডৰেজৰ এচি ইনষ্টল কৰিছিলোঁ কিন্তু মোৰ বেড লাক যে এচিটো ইনষ্টল কৰাৰ ঠিক আধা ঘণ্টামান চলিছে আৰু তাৰ পিছতে মেচিনটো ষ্টপ হৈ গ'ল তাৰ পৰা মই টেকনিচিয়ানলৈ ফোন কৰিলোঁ যিখন দোকানৰ পৰা লৈছিলোঁ তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ তেওঁলোকে টেকনিচিয়ান পঠালে তেওঁলোকে চেক কৰি আহি ক'লে যে আপোনাৰ ইনডোৰ মটৰটো মানে জাম আছে আপোনাৰ ইনডোৰ মটৰটো নুঘূৰে সেইকাৰণে মেচিনটো অফ হৈ দিয়ে গতিকে অভাৰঅল মই গডৰেজৰ এচি প্ৰডাক্টৰ ওপৰত মোৰ মানে এক্সপিৰিয়েঞ্চ ভেৰি বেড